স্ৱাস্থ্য সেৱা দুটা আছে এটা হ'ল চৰকাৰী আনটো হ'ল ব্যক্তিগত ব্যক্তিগতটোত গ'লে মানুহৰ সুবিধা হয় আৰু পইচাটো খৰচ হয় বহুত কিন্তু চৰকাৰীত গ'লে ট্ৰিটমেণ্টটো দেৰিকৈ পাই আৰু বস্তুবোৰ বুজি নাপায় দেৰি লাগে সেইকাৰণে মানুহে ব্যক্তিগতত গ'লেও পইচা ধেৰ লাগে পইচা নোহোৱা মানুহৰ কাৰণে অসুবিধা হয় যিবোৰ মানুহৰ ধৰি লওক দুখীয়া শ্ৰেণীৰ মানুহে তেওঁলোকে চৰকাৰীলৈ যায় যিবোৰ ধনী মানুহ তেওঁলোকে ব্যক্তিগতলৈ যায় ব্যক্তিগত চিকিৎসাবোৰ আজিকালি উন্নত হয় সোনকালে ট্ৰিটমেন্ট পায় স্ৱাস্থ্য ভাল হয় কিন্তু চৰকাৰী অৱহেলা কৰে দেৰি কৰে কোনো এটা ৰিপোৰ্ট উলিয়াব হ'লে বহুত টাইম লগায় সেইকাৰণে প্ৰায় মানুহে আজিকালি ব্যক্তিগত চিকিৎসালয়লৈ যায় চৰকাৰী চিকিৎসালয়ত গ'লে যিটো পাব লাগে সেইটো সময়মতে নাপায় সেইকাৰণে মানুহৰ বহুত অসুবিধা হয় অসুবিধা হোৱাৰ কাৰণে মানুহে আজিকালি প্ৰায় ব্যক্তিগত চিকিৎসা লৈ যায়